মোৰ প্ৰিয় ভ্ৰমণ বা প্ৰিয় ট্ৰেক হাইক আছিল মই কেইদিনমান আগতে ভ্ৰমণলৈ গৈছিলোঁ সেইটো মোৰ লাইফৰ দুই নম্বৰ ভ্ৰমণ আছিল য'ত নেকি মই মোৰ লগ বন্ধুৰ লগত গৈছিলোঁ ৰাতিপুৱা উঠি আমি এখন উইনগাৰ গাড়ীত আমি পাঁচজন বন্ধুবৰ্গৰ লগত একেলগ হৈ ভ্ৰমণলৈ গ'লোঁ ভৈৰৱকুণ্ডলৈ তাত আমি যাওঁতে ৰাতিপুৱা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি নটা বজাত ওলালোঁ ট্ৰেক ট্ৰেকত আমি যাই পাই তাতে বহুত ভৈৰৱকুণ্ডত গৈ পাই এখন সৌন্দৰ্য্য প্ৰাকৃতিক দৃশ্য দেখিবল পালোঁ গছ গছনি নদী পাহাৰ ইত্যাদি দেখিছোঁ যিটো নিকি দুচকুৱে বিশ্বাস কৰিব পৰা নাছিল আমি যাত্ৰা আৰম্ভ কৰিলোঁ ৰাস্তাত আমি বহুত গছ গছনি জীৱ জন্তু এইবোৰ দেখিলোঁ আৰু আমি সেইবোৰ ফটো তুলি ল'লোঁ যিটো নেকি মোৰ কাৰণে বহুত ভাল এটা মুহুৰ্ত আছিল আৰু মই নিজেও গছ গছনি পাহাৰ পৰ্বতৰ লগত ফটো উঠিলোঁ যেতিয়া আমি ট্ৰেকত যাই আছিলোঁ তেতিয়া মই অনুভৱ কৰিছিলোঁ মোৰ ভৰি বিষাইছে বা উশাহ লোৱাত কষ্ট হৈছে তথাপিও মই হাৰ মনা নাছিলোঁ কাৰণ এটা এনেকুৱা প্ৰাকৃতিক দৃশ্য দেখিছিলোঁ যিটোই নেকি মোক মোহিত কৰিছিল আৰু মোক সেইফালে টানি লৈ গৈ আছিল আৰু যেতিয়া মই তাত গৈ পাই দেখিছিলোঁ প্ৰাকৃতিক সৌন্দৰ্য নদী পাহাৰ গছ গছনি তেতিয়া মই অনুভৱ কৰিছিলোঁ মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ অনুভৱ এইটো ডাঙৰ নাজাৰা এইটো তেতিয়া মই নিজকে আত্মবিশ্বাস কৰি লৈছিলোঁ যে মই এতিয়া যি হ'লেও কৰিব পাৰিম যেনেকৈ হ'লেও মই খোজকাঢ়ি যাব পাৰিম ঘূৰিব পাৰিম ফুৰিব পাৰিম ফটো উঠিব পাৰিম পাহাৰত উঠিব পাৰিম তেনেকুৱা মোৰ অনুভৱ হৈছিল অনুভৱে মোক কিছুমান কথা শিকাইছিল যে কিবা এটা বস্তু পাবলৈ হ'লে মনোবলটোৱেই চবতকৈ ডাঙৰ বস্তু যিটো নেকি মনোবলে আপুনি কৰিব খোজা কামটো বা ভালপোৱা কামটো যেনেকৈ হ'লেও কৰিবলৈ দিব আৰু মই অনুভৱ কৰিছিলো যে পাহাৰ পৰ্বত দেখিবলৈ ইমান ধুনীয়া তাক সেই পাহাৰ পৰ্বত গছ গছনি আমাক এনেকৈ মোহিত কৰে যে আমাক বহুত আকৰ্ষিত কৰি লৈ যায় যিটো নেকি মোৰ বাবে বহুত ভাল লগা এটি মুহূৰ্ত ভাল লগা এটা দিন আছিল মোৰ লগ বন্ধুৰ লগত মই ফটো উঠিছিলোঁ ধেমালি ফূৰ্তি কৰিছিলোঁ আৰু আমি লগত লৈ যোৱা খাদ্য বস্তু ইত্যাদি গ্ৰহণ কৰিছিলোঁ খাইছিলোঁ আমি চাহ খাইছিলোঁ কণী খাইছিলোঁ ব্ৰেড খাইছিলোঁ আৰু দিনৰ বাবে আমাৰ লগৰতে এজন ৰান্ধনি লৈ গৈছিলোঁ তেওঁক আমি ভাত ৰান্ধিবলৈ কৈ আমি ফুৰিবলৈ ওলাই গৈছিলোঁ তেওঁ ভাত মাছ মাংস ইত্যাদি বনাই আছিল আৰু আমি ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যাই বহুত পাহাৰ পৰ্বত দেখিলোঁ নদ নদী দেখিলোঁ এইবোৰে মোক বহুত মোহিত কৰি লৈছিল আৰু মোৰ মনটোক বহুত সন্তুষ্টি লাভ কৰাইছিল মোৰ লগ বন্ধুৰ মাজত মই কৈছিলোঁ যদি আমি ইয়াতেই থাকি যাব পাৰিলোঁ হয় ইমান সৌন্দৰ্য্য তেতিয়া লগকেইজনে কৈছিল আজিতো আমি ঘূৰি আহাকৈ আহিছোঁ তথাপিও আমি আজি ঘূৰি নাযাওঁ তাত ৰিজৰ্ট আছিল হোটেল আছিল অলপ ওচৰত আছিল তাত আমি আজি ৰিজৰ্ট বা হোটেলত থাকি গুচি যাম থাকিম দুদিনমান আমি গোটেই ঘূৰিম তাৰপাছত আমি ইয়াৰপৰা ওলাই যাম এনেকৈয়ে দিনটো গ'ল সিদিনা আমি বেছি নুঘূৰিলোঁ কাৰণ ভাবিলোঁ কি সিদিনা আমি তাতেই থাকিম সেইকাৰণে অলপ ঘূৰি পাহাৰ পৰ্বত গছ গছনি চাই ফটো উঠি দিনটো অলপ অতিবাহিত কৰি তাৰ পিছত আহি আমি ভাত খাব বহিলোঁ ভাত খাব বহিয়ে আমি আমাৰ আমি দালি তৰকাৰী চালাদ মাছ মাংস ইত্যাদিৰে দিনৰ সাঁজ লগে ভাগে বন্ধুবৰ্গৰ লগত ভালকৈ খালোঁ খাইলৈ আমি অলপ ৰেষ্ট ল'লোঁ তাত আমি কমলা টেঙা পাইছিলোঁ কমলা টেঙা এৰাই ধনিয়া জলকীয়া দি সানি কমলা টেঙা খালোঁ আমি জানো যে ভাত খোৱাৰ পিছত টেঙা খালে হজম হোৱাত ভাল হয় সেইবাবে আমি ভাত খাই উঠি টেঙা খালোঁ টেঙা খাই উঠি অলপ ৰেষ্ট লৈ আকৌ বাচনবাতি ধোব আছিল লগে ভাগে নদীত নামিলোঁ বাচনবাতি ধুলোঁ আৰু আমি নিজেও অলপ গা ধুই ল'লোঁ পানীত অলপ ফুৰ্তি কৰিলোঁ ধেমালি কৰিলোঁ ফটো উঠিলোঁ এনেকৈ থাকি কামখিনি কৰি আমি ৰিজৰ্টলৈ আগবাঢ়িলোঁ ৰিজৰ্টখনো ইমান ধুনীয়া আছিল যে আমাৰ এনেকুৱা লাগিছিল মোৰ যদি এইটো ঘৰ হ'ল হয় মই যদি ইয়াত থাকি যাব পাৰিলোঁ হয় চিৰদিনৰ কাৰণে সকলো নিজৰ সংসাৰৰ কথা এৰি তাতেই যদি থাকিব পাৰিলোঁ হয় এনেকুৱা লাগিছে আৰু ভাবিছিলোঁ যে আজি ৰাতিটো মোৰ কাৰণে বহুত এটা ভাল অনুভৱ হ'ব ভাল লগা দিন হ'ব সেইকাৰণে তাতে গৈ ৰাতি আমি লগৰ কেইজনে এটা ৰূমত দুজন দুজনকৈ ৰূম লৈ থাকিলোঁ ৰাতিও আমি বহুত ধেমালি ফুৰ্তি কৰিলোঁ ৰূমত আমি মোবাইলতে গেম খেলিলোঁ ভিডিঅ' চালোঁ ফিলিম চালোঁ এনেকৈ ৰাতিটো পাৰ কৰিলোঁ ৰাতি আমি খানা ভাত পানী খাই আমি প্ৰায় এঘাৰ বাৰ বজামানত শুই গ'লোঁ শুই গৈ উঠি ৰাতিপুৱা উঠিলোঁ ৰাতিপুৱা উঠি যেতিয়া ৰাতিপুৱা সোনকালে পাঁচটা বজামানত উঠিছোঁ তেতিয়া ৰিজৰ্টৰ পৰা আমাৰ ৰূমৰ খিৰিকীৰে দেখিছোঁ পাহাৰ গছ গছনি ইমান ধুনীয়া সৌন্দৰ্য্য সেইখিনি দেখি আমাৰ বহুত ভাল লাগিছিল ৰাতিপুৱা এনেকুৱা লাগিছিল দিনটো আমাৰ বহুত সৌন্দৰ্য্যৰে পাৰ হ'ব বহুত ভালে ভাল হ'ব সেইবোৰ চাই উঠিয়ে আমি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি উঠি আকৌ আমি এখন বেলেগ ঠাইলৈ তাৰেপৰাই ৰাওনা হ'লোঁ য'ত নেকি মন্দিৰ নদী এনেকুৱা এটা সৌন্দৰ্য্য ঠাই আছিল আমি মন্দিৰত গৈ লগৰ কেইজনে ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰিলোঁ দিনটো অলপ কথা পাতিলোঁ নদীত আমি যাওঁতে গা ধুই গৈছিলোঁ গা ধুই যাই উঠি মন্দিৰত সেৱা ল'লোঁ সেৱা লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ এতিয়া আহি থকা জীৱনটো ভালকৈ পাৰ হৈ যায় এনেকৈ সেৱা লৈ উঠি আমি মন্দিৰত সেৱা লৈ উঠি অলপ মন্দিৰৰ মন্দিৰৰ বাউণ্ডাৰিৰ মাজৰ মন্দিৰৰ ভিতৰত আমি অলপ লগ কেইজনে বহিলোঁ বহি আমি নিজৰ জীৱনৰ নানান ধৰণৰ কথা আলোচনা কৰিলোঁ য'ত নেকি মনটো বহুত পাতল লাগি গৈছিল আৰু বহুত ভাল লাগিছিল লগ বন্ধুৰ মাজত নিজৰ সমস্যা বা নিজৰ জীৱনটোৰ কথা পাতি আৰু মন্দিৰত সেৱা লৈ ভগৱানৰ ওচৰত আমাৰ মনটো বহুত পাতল পাতল লাগিছিল আৰু বহুত ভাল লাগিছিল মন্দিৰত সেৱা লৈ উঠি লগ বন্ধু কেইজনে কথা পাতি মন্দিৰৰ প্ৰসাদ খালোঁ ভোগ খালোঁ ভোগ খাই উঠি আমি এখন তাৰ ওচৰত ধুনীয়া চাহপাতৰ বাগান আছে চাহপাতৰ বাগানত গ'লোঁ চাই চাহপাতৰ বাগানৰ নজাৰাটো চালো আমি চাই উঠি তাত আপোনাৰ বান্দৰ দেখিলোঁ গছবিলাকত বান্দৰ আছিল চাহপাতৰ মাজৰ গছবিলাকত বান্দৰবিলাকক অলপ জোকালোঁ তাৰ পিছত আমি গোটেইকেইজনে লগ হৈ ফটো উঠিলোঁ চাহপাত বাগানৰ মাজত তহ সেইবোৰ ফটো আমি ফেচবুকত ইনষ্ট্ৰাগ্ৰামত শ্বেয়াৰ কৰিলোঁ শ্বেয়াৰ কৰোঁতে আমাৰ লগ বন্ধুবিলাকে এইবোৰ প্ৰাকৃতিক দৃশ্য দেখি বহুত ভাল পালে বহুত লাইক কৰিলে বহুতে কমেণ্ট কৰিলে ক'লে আমিও গ'লো হয় আমাকো লগ কৰিব লাগিছিল তেনেকৈ বহুতৰ আহিবৰ মন গ'ল আমি ক'লো যে নাই আমি আছোঁৱে তহঁতেও আহা যদি আহিব পাৰা আমি এদিন থাকিম বুলি আহি এদিন ঘূৰি যোৱাকে আহিছিলোঁ কিন্তু ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখিছোঁ যে আমি ইয়াৰ পৰা যাবলৈ মন কৰা নাই আমাৰ মনটো পাতল লাগি গৈছে মনটো বহুত উৎসাহিত হৈছে মনটো বহুত ভাল লাগিছে সেইকাৰণে আমি ইয়াতে বহুত সময় পাৰ কৰিছোঁ আৰু ইয়াতে আছোঁ আমি এক ৰাতি থাকিলোঁ আজিও আমি মন্দিৰত গ'লোঁ মন্দিৰত সেৱা ল'লোঁ বাগানত আহি ফটো উঠিলোঁ এতিয়া আমি আৰু ৰিজৰ্টলৈ ঘূৰি যাম তাতে গৈ ভাত পানী খাই আবেলি আৰু আমি চহৰলৈ এবাৰ ওলাই যাম ওচৰৰ টাউনলৈ সেনেকৈ লগবিলাকক ক'লোঁ আৰু আমি ঠিক তেনেকৈ চাহপাত বাগানত ফটো উঠি গৈ দিনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি উঠি অলপমান সময় আমি গোটেইকেইজনে ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ উঠি আমি আৰু ৰিজৰ্টত গৈ গা ধুই লৈ কাপোৰ চেঞ্জ কৰিলোঁ কাপোৰ চেঞ্জ কৰি উঠি আমি আকৌ এখন ওচৰতে টাউন আছে টাউনলৈ গ'লোঁ টাউনত নানান ধৰণৰ দোকান দেখিলোঁ নানা ধৰণৰ বস্তু দেখা পালোঁ আমি আমি ঘৰলৈ বুলিও তাতে অলপ বজাৰ কৰিলোঁ ঘৰলৈ বা হেই ঠাইখনৰ চিনাকি হিচাপে কিবা নতুন বস্তু কিনি লৈ আহিলোঁ কিনি লৈ আহি আমি ঘূৰি ফুৰি ৰিজৰ্ট ৰিজৰ্টত আহিলোঁ তেতিয়া প্ৰায় ৰাতিয়েই হ'ল আহি ৰাতি আকৌ আমি ৰূমত সোমাই গোটেই কেইজনে লগ হৈ লুডু খেলিলোঁ কিবাকিবি দিনটোৰ কথা আলোচনা কৰিলোঁ কৰি উঠি আমি আৰু আকৌ ৰাতি আহাৰ গ্ৰহণ কৰি শুই গ'লোঁ শুই যাই উঠি নেক্সট দিনা আমি তাৰপৰা ঘৰলৈ ৰাওনা হ'লোঁ ঘৰলৈ ৰাওনা হওঁতে আমাৰ বহুত দুখ লাগিছিলে আৰু কেইজনমান থাকিব আৰু কেইদিনমান থাকিব ইচ্ছা আছিল যদিও আমি থাকিব নোৱাৰোঁ নিজৰ কামৰ ব্যস্ততা থাকে বা নিজৰ কাম থাকে নিজৰ এখন সংসাৰ থাকে সেইকাৰণে আমি ঘূৰি আহিবলৈ বাধ্য হ'লো কিন্তু আমাৰ আহিবলৈ একেবাৰে মন যোৱা নাছিল আমি গাড়ীৰে লাহে লাহে গুছি আহিলোঁ গাড়ীৰে আমি নাজাৰাবিলাক চাই আহিলোঁ প্ৰাকৃতিক দৃশ্যবিলাক চাই আহিলোঁ গছ গছনি পাহাৰ পৰ্বত মাজে মাজে ৰাস্তাত ৰৈ জীৱ জন্তুবিলাক দেখিলোঁ গছ গছনিবোৰ দেখি ফটো উঠিলোঁ এনেকৈ ধেমালি ফুৰ্তি কৰি আহি আহি আহি আহি আমি নিজৰ ঠাইত ৰখিলোঁ চবে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল তেতিয়া আমাৰ বহুত দুখ লাগিছিল ইজনে সিজনৰ মুখলৈ চাইছিলোঁ এই দুদিন কেনেকৈ গ'ল আমি গমেই নাপালোঁ এনেকৈ ভাবিছিলোঁ তাৰ চবে নিজৰ নিজৰ ঘৰলৈ গ'ল নিজৰ নিজৰ ঘৰলৈ গৈ নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিল মইয়ো তেনেকৈ মোৰ নিজৰ কামত ব্যস্ত হৈ পালোঁ লাগিল আৰু মোৰ যিখিনি মোৰ তাত গৈ উপভোগ কৰিছিলোঁ সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ বাবে এটি বহুত সুন্দৰ মুহূৰ্ত আছিল বা সুন্দৰ দিন আছিল সেই দিন মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এই দিন চিৰদিনলৈ মনত থাকিব আৰু বহুত ভাল লগা দিন আছিল লগ বন্ধুৰ লগত ট্ৰেক কৰা ঘূৰা ভ্ৰমণ কৰা আৰু পিকনিকলৈ যোৱা